মই ফাৰ্ষ্ট ফাৰ্ষ্ট যেতিয়া লাডাখত গৈছোঁ তেতিয়া মোৰ লগৰবোৰো গৈছে আৰু তেতিয়া মানে তম্বুত থাকোঁতে অলপ অনুভৱ হয় আৰু ঠাণ্ডা জেগা আৰু ছিকিমত গৈছোঁ আপোনাৰ তেনেকুৱা অলপ অলপ ঠাণ্ডা অনুভৱ হয় তাত থাকি ভালে লাগে এনেও